হেল্ল' আহাৰ ফ্ৰেছ হয়নে মই বিয়া এখনৰ কাৰণে বাৰশটা ৰসগোল্লা আৰু চাহৰ বাবে পাঁচশটা পেৰাৰ দৰকাৰ হৈছিলে আপোনলোকৰ তাত বাৰু কিবা অফাৰ পাম নেকি মই শইকীয়া ছুইটছলৈ ফোন কৰিছিলোঁ তাত টেন পাৰচেণ্ট অফাৰ দিয়ে আপোনালোকে বাৰু কিমান দিব যদি হয় মোৰ এড্ৰেছটো হ'ল কেবি ৰোড এঙাৰখোৱা আপোনালোকে তাত দি যাব মই মিঠাইটো লৈ আহিব পাৰিম